হেল্ল' অ অ আপুনি বিকাশৰ মাকে হয়নি অ মই দিল্লী পাব্লিক স্কুলৰ পৰা কৈছোঁ প্ৰিঞ্চিপালে অ আপোনাৰ ল'ৰাটোৰ এই দুটা পিৰিয়ডৰ পিছত বমি বমি বমি কৰিছে আৰু কিবা জ্বৰ হৈছে একদম মানে দুৰ্বল হৈ গৈছে ল'ৰাটো এই টেবলেট চেবলেট দি পঠাইছিলেনি আপুনি অ' এইয়া আকৌ গোটেই একদম মানে অৱস্থা বেয়া হৈছে ল'ৰাটোৰ নিবহি অ অ কি খাই আহিছিলে বাৰু আজি ব্ৰেকফাষ্টত কি খাই আহিছিলে অ অ সেয়াই একদম বমি কৰি আছে একদম তাকে হস্পিতালত আপুনি এতিয়া ঘৰতে আছেনে নে আপুনি ডিউটিত আছে এতিয়া ডিউটিত আছে অ এতিয়াতো ল'ৰাটো নিব লাগিছিলে ইমান দুৰ্বল হৈ অ সেইটোৱে কৰক তেনেহ'লে হ'ব দিয়ক অ অ পঠিয়াই দিয়ক অ অ